আমি বিয়াত বহুত আনন্দ কৰোঁ বিহু গাওঁ বিয়ানাম গাওঁ আৰু জুত টাচ খেলোঁ বিহু নৃত্য কৰোঁ ফূৰ্তি কৰোঁ দৰা আগছোঁ দৰা আগচি পিনি পইছা বিচাৰোঁ পইছা নহ'লেও তামোল পাণ শৰাই আগবঢ়াই তেওঁবিলাকে ডেকা ল'ৰাই ছোৱালী ছোৱালীয়ে জীয়ৰী ছোৱালীয়ে যোৰা নাম জোৰে শৰাই বিচায়ে আৰু দৰা আগচা সময়ত তেওঁবিলাকে ল'ৰাই ল'ৰাক ল'ৰাই ছোৱালীক চাউল চিটিয়া চিটি কৰে সেইবিলাকে আমাৰ ফূৰ্তি